কেনেকৈ বনায় কি কথা কিমান পৰিমাণৰ তাত ছডিয়াম কিমান পৰিমাণৰ চেনি কি কি বস্তু তাত দ্ৰব্য মেহুলা থাকে আমি তাৰ বিষয়ে সঠিক গম নাপাওঁ বা কিমান দিনৰ আগতে সেই ক'ল্ড ড্ৰিংক্সটো বনোৱা হৈছে তাৰ বিষয়ে আমি বিশেষ একো নাজানো

বনাওঁ আৰু লগালগ খাওঁ গতিকে এইখিনিয়ে খেলে আমাৰ শৰীৰটো অপকাৰো নকৰে আৰু আমাৰ শৰীৰটো ঠাণ্ডা কৰিও ৰাখে গতিকে

আমাৰ শৰীৰৰ কাৰণেও ভাল হয় আৰু আমাৰ ঘৰত থকা যিখিনি কাজিনেমু ঔ টেঙা তেতেলি ইত্যাদি বস্তুবিলাকৰ ব্যৱহাৰো হ'ব আৰু ৰাইজেও গম পাব